অঁ বাইদেউ মই আপোনাৰ দোকানৰ পৰা মানে অলপ আগতে ফেচ ৱাশ্ব আনিছিলোঁ পটঞ্জলিৰ হয় হয় কিন্তু ঘৰত আহি মানে যেতিয়া ব্যৱহাৰ কৰোঁ বস্তুটো তেতিয়া মানে মোৰ মুখত জ্বলা পোৰা অনুভৱ হয় তেতিয়া মই চাওঁ যে আপোনালোকৰ ফেচ ৱাশ্বটোৰ ভেলিড গ'ল আপোনালোকে বাৰু বস্তুবোৰ চাই চিতি বিক্ৰী নকৰে নেকি হয় বাৰু কিন্তু

হয় বাৰু সেইটো মোৰো ভুল আছে এই মোৰ লৰা লৰি হোৱাৰ বাবে মই লৈ আহিলোঁ আৰু ঘৰত আহিহে চাইছোঁহি

ভৱিষ্যতে আপোনালোকে ভালদৰে চাই চিতি দিব আৰু যাতে বেলেগ মানুহৰ কোনো ধৰণৰ সমস্যা নহয় আৰু হয় হয় ঠিক আছে ঠিক আছে হ'ব বাৰু হয় হয় হয় হয় মানুহ মাত্ৰেই ভুল হয় হয় ঠিক আছে

ঠিক আছে হ'ব বাৰু অঁ অঁ